আমাৰ অসমত গৰু ম'হ পুহি জীৱিকা নিৰ্বাহ কৰাটো প্ৰধান গুৰুত্ব আছে ঠিক সেনেদৰে গৰুৰ পৰা গৰু ম'হ পালন কৰাৰ ক্ষেত্ৰতো আমি বহুত ধৰণৰ বহুত ধৰণৰ যত্ন ল'ব লাগে গৰু ম'হ এতিয়া গৰু বুলি ক'লে গৰু পোৱালি জন্ম হোৱা লগে লগে

আমাৰ কিছুমান দায়িত্ব আছে গৰু পোৱালি জন্ম হোৱাৰ লগে লগে আমি ভালকে চাব লাগিব তাক ঠাণ্ডা কেতিয়াবা হয়তো গৰু পোৱালিৰ ঠাণ্ডাও লাগে তেতিয়া আমি অলপ ওচৰত গৈ জুই তুই লগাই অকণমান তাক তাক গৰম গৰম দি তাক নিপোটল কৰিব লাগিব আৰু মাকৰ গাখীৰ খাব নোৱাৰিলে মাকৰ গাখীৰ খোৱা খোৱাত অকণমান সহায় কৰিব লাগিব খুৱাই

গৰু আৰু গৰু বুলি ক'লে মানে আমাৰ এতিয়া গৰু গৰুৱে এতিয়া আমাৰ হাল বায় গোটেই শস্য কৰি শস্য কৰি সেই কৰা সেই সেইটো চাই চালে আমাৰ গৰুটোৰ বহুত গুৰুত্ব আছে গৰু সেইকাৰণে আমি তেনে ঠিক তেনেদৰে আমি যত্ন ল'ব লাগিব মোৰ আৰু গৰু পোৱালি আমাৰ আছে আমাৰ এতিয়া গৰু কিছুমান জীৱ জন্তুৰ পৰাও আমাৰ গৰু পোৱালিক বচাই ৰাখিব লাগিব আমাৰ হয়তো তাৰ ক্ষেত্ৰতো আমি গুৰুত্ব ল'ব লাগিব গৰু পোৱালিৰ ক্ষেত্ৰত গৰুৰ গৰুৰ পোৱালি কিছুমান বেমাৰো হয় সেই বেমাৰ হোৱাৰ লগে লগে আমি পশু চিকিৎসা চিকিৎসালয়ত আমি খবৰ কৰিব লাগিব সেইখিনি আমাৰ যত্ন ল'বলগীয়া গৰুৰ বিষয়ে এতিয়া আৰু আছে আমাৰ যেনেকে ঘৰত ঘৰচীয়া ঘৰচীয়া জন্তু আমাৰ অসমত পোহা হাঁহ কুকুৰা পাৰ হাঁহ কুকুৰা পাৰ পুহিও আমি পুহিও আমি জীৱিকা নিৰ্বাহ কৰিব পাৰোঁ সেই ঠিক তেনেদৰে আমি কুকুৰা হাঁহ কুকুৰা পুহিলোঁ আমি হাঁহ কুকুৰা কণী পৰা সময়ত আৰু পোৱালি দিয়া উমনি লোৱা সেই কিছুমান বহুত ধৰণৰ কথা আহি পৰে সেইবোৰত আমি অকণমান চাব লাগিব আৰু পোৱালি জন্ম হ'লে কিছুমান হয়তো বতাহত কিছুমান বা বেমাৰো অহা দেখা যায় সেই বেমাৰবোৰৰ পৰাও আমি সেইবোৰ বেমাৰ প্ৰতিশোধ কৰিব আমি প্ৰতিশোধ কৰিবৰ কাৰণে আমি কিছুমান পশু চিকিৎসালয়ৰ সহায় ল'ব লাগিব ঠিক সেইবোৰে আৰু আৰু আৰু আছে আমাৰ যেনেকে ছাগলী ছাগলী পোৱালি ঠিক সেনে সেইদৰে গৰু পোৱালি যেনেকৈ আমি আপদাল কৰোঁ তেনেকে তেনেদৰে আমি ছাগলী পোৱালিৰো আপদাল কৰিব লাগিব ছাগলী পোৱালিৰো হয়তো ছাগলী হয়তো আমাৰ মাটিত থাকিবলৈ অকণমান তাত থাকিলে হয়তো তেখেত ছাগলীৰ হয়তো বেমাৰ আজাৰ বেমাৰ আজাৰ হ'ব পাৰে সেইটো হেৰি সেইটো কাৰণে আমাৰ ছাগলীৰ গঁড়াল কৰিব লাগিব চাংঘৰ টাইপত সেইখিনি চাব লাগিব অকণমান নিজকে সেয়েহে আমাৰ এতিয়া আমাৰ অসমতো যে ছাগলী হাঁহ কুকুৰা পুহিয়েই জীৱিকা নিৰ্বাহ কৰি আমাৰ টুৱেণ্টটি পাৰ্চেণ্ট মানুহে জীৱিকা নিৰ্বাহ কৰি আছে ঠিক সেনেকৈ